আমাৰ অঞ্চলত প্ৰচলিত শিল্প আৰু সুকুমাৰ কলা বুলিলে প্ৰধানতে আমি ক'ব লাগিব শুৱালকুছিৰ বস্ত্ৰশিল্পৰ কথা যদি আমি ক'বলৈ যাওঁ শুৱালকুছিত যি বস্ত্ৰ তৈয়াৰ হয় পাট আৰু মুগাৰ সেইটো বিশেষকৈ আমি চহকী বুলি ক'ব লাগিব অসমৰ শুৱালকুছিৰ মানুহখিনি ইমান ধুনীয়াকৈ বনায় তাত কোনো ভেজাল নাথাকে একেবাৰে খাচ পাট মুগাৰে বনোৱা সেইখিনিৰ সৌন্দৰ্য্য বেলেগ আৰু তাত বিহুৰ নাচনীয়ে যিটো পৰিধান কৰে সেইখিনি দেখিবলৈ কিমান ধুনীয়া হয় তাতেই গম পায় যে শুৱালকুছিৰ বস্ত্ৰত কিমান সৌন্দৰ্য্যতা আছে সেই বস্ত্ৰবিলাক বাহিৰলৈও যায় আৰু তাত কোনো মানে মিশ্ৰিত হেৰি পদাৰ্থ নাথাকে হাতেৰে তেওঁলোকে মানে এইটো কি কয় হাতেৰে মহুৰা বনাই চেৰেকীৰ উঘাত সূতা লৈ নিজেই তাঁতশালত বস্ত্ৰটো তৈয়াৰ কৰে চিত্ৰকলা বুলিলে আমি হাতেৰে যিবিলাক চিত্ৰ নিৰ্মাণ কৰে সেই চিত্ৰবিলাক দেখিলে এনেকুৱা লাগে যে সঁচাই এজন মানুহৰ দৃশ্যটো তাত ফুটি উঠিছে মানুহজনে যেন আমাক সঁচাকৈ চাই আছে আমালৈ যেন কথা পাতি আছে ইমান বাস্তৱতা তাত নিৰ্মিত হৈ থাকে তাৰোপৰি আমি যদি মৃৎ শিল্প বুলি ক'ব যাওঁ মুখেৰে বনোৱা হাতেৰে বনোৱা মুখা যিবিলাক মুখা শংকৰদেৱে আমাৰ সৃষ্টি কৰি থৈ যোৱা নাট অভিনয় কৰা কৰে সেই নাট অভিনয় কৰোঁতে সাধাৰণতে মুখাবিলাক ব্যৱহাৰ কৰা হয় সেই মুখাবিলাক হাতেৰে নিৰ্মিত মুখাখন পিন্ধিলে মুখাৰ আঁৰত যে এজন ব্যক্তি থাকে সেইটো কোনেও ধৰিব নোৱাৰে পিছফালৰ ব্যক্তিজনক ধৰিব নোৱাৰে কিন্তু মুখাখন যিটো মুখাহে পিন্ধিছে যিটো অবয়ৱ সেই অবয়ৱটোৰেই মানুহজনক চিনাক্ত কৰিব পৰা যায় গতিকে সেইবিলাক আৰু তাৰোপৰি আমাৰ সমষ্টি হাজো আমাৰ গাঁৱৰ ওচৰৰে হাজো হাজোত যি কাঁহ পিতলৰ বাচন বৰ্তন নিৰ্মিত হয় সেইবিলাক সঁচাই চিৰ চিৰযুগমীয়া সেইবিলাক আমি ব্যৱহাৰ কৰি আছো আৰু ব্যৱহাৰ কৰি থাকিব লাগে সেইবিলাক পাত্ৰত খাদ্য খালে আমাৰ বহুত বেমাৰৰ পৰা নিৰাময় পোৱা যায় সেইবিলাক আমি জাপ বঁটা বুলিও বা বান বাতি ক'লে আমি সাধাৰণতে সেই হাজোৰ বনোৱা যিবিলাক বাচন পিতলৰ কাঁহৰ সৰ্থেবাৰীৰ কাঁহৰ পিতলৰ বাচন বুলি ক'লে আমি অসমৰ ভিতৰত আমি কাঁহ পিতলৰ বুলি ক'লে সৰ্থেবাৰী হাজোক আমি নাম ল'ব লাগিব বস্ত্ৰশিল্প বুলি ক'লে শুৱালকুছিত নাম লগাব লাগিব ধেমাজীত মৃৎ শিল্পী শিল্পবিলাক প্ৰস্তুত হয় তাত আমি ধেমাজী সেইফালৰ পৰা চহকী অন্য ঠাইত ক'বলৈ গ'লে যিবিলাক ইলেক্ট্ৰিক মেচিন ব্য়ৱহাৰ কৰি কৰা হয় সেইবিলাকৰ তুলনাত আমাৰ এই থলুৱা বস্তুবিলাক সঁচাই আপুৰুগীয়া আৰু সঁচাই লেখত ল'বলগীয়া অত্যন্ত সৌন্দৰ্য্যময় বস্তুবোৰ